ভিনদেউৱে মোৰ ছাগলী মাংস খাচী মাংস লৈ আহিলে হঠাতে ৰান্ধিব লাগে আৰু মই আগে পাছে ৰন্ধাৰ মোৰ বেছি অভিজ্ঞতাও নাছিলে সেই হেতুকে মই ৰান্ধিলোঁ অইন মাংসৰ যিহেতু মুৰ্গী মাংস বনোৱাৰ নিচিনাকেই সেইটো পদ্ধতিয়ে মই বনাইছিলোঁ কিন্তু বনোৱাতোৰ অলপ বনোৱাৰ পিছত মই উতল অহাৰ পিছত ধৰি লওক দুপিচমান খাই চাইছিলোঁ খাওঁতে মানে বেছি সোৱাদ নালাগিলে ভিনদেউকো খাব দিছিলোঁ ভিনদেউৱে খাইছিল কিন্তু ধেৎ সোৱাদ অকণো ভাল লগা নাই বুলি ক'লে ভাল নলগাত মই আকৌ বস্তুটো যিহেতু মই কেৰাহীত বনাইছিলোঁ তাৰ পৰা আকৌ মই কুকুাৰত ভৰাই কেইবাটাও মই চিটি দিলোঁ তাৰ পাছত চিটি দিয়াৰ পিছত বস্তুটো উলিয়াই আকৌ মই ভিন ভিনদেউক টেষ্ট কৰিবলৈ দিলোঁ তেতিয়া ক'লে এতিয়াহে মজা লাগে ভাল লাগিছে তেনেধৰণে খাদ্যটো পাছত খাই ভালেই লাগিল আৰু এতিয়া সহজতে ৰান্ধিব পৰা খাদ্য হঠাৎ ধৰি লওক মোৰ লগৰ বান্ধৱী কেইজনীমান আহিলে সিহঁতক মই কেনে ধৰণে সহজভাৱে মই ৰান্ধি খুৱাব লাগে বাৰীয়ে শাক পাচলি মই তুলি আনিলোঁ যেনে পালেং লফা খুতুৰা আনি মই লোকেল মাছ আছিলে সেই মাছৰ লগত মই টেঙা জোল বনালোঁ আৰু সেই জোলখন বনাই আৰু ধনীয়া আদা হালধি পদিনা এইবিলাক আনি মই মিক্সাত দি অকণমান চাটনিও তৈয়াৰ কৰিলোঁ আৰু মাছো অলপ ফ্ৰাই কৰিলোঁ লগতে বেঙেনা ছিঙি আনি বেঙেনাও ফ্ৰাই কৰিলোঁ আৰু এনেই ধৰি লওক জবৰা ভাজি এখনো লাই পাতাৰ ভাজি এখনো তৈয়াৰ কৰিলোঁ তেনেধৰণে তৈয়াৰ কৰি তেওঁলোকক মই শুশ্ৰূষা কৰিলোঁ